আমাৰ ঘৰত যদি মূৰ বিষ হয় তেতিয়া আমি সাধাৰণতে প্ৰথমে আমি লাল চাহ একাপ খাওঁ তাৰপাছত বেছি যদি হয় নাৰিকল তেলৰ লগত নেমু ৰস চেপি মাথাত লওঁ আৰু অলপ মালিছ চালিছ কৰা হয় মিঠাতেল দি আৰু নিমখ গৰম পানীৰে ভৰি চৰি ধোৱা হয় আৰু তাতোকৈ যদি বেছি হয় আমি ডাক্টৰৰ ওচৰলৈ যাওঁ